মই ভ্ৰমণ নকৰা ঠাই আমাৰ অসমৰে কাজিৰঙা অভয়াৰণ্য অভয়াৰণ্য তাত যোৱা নাই এইবাৰ যাম ভাবিছোঁ এইবাৰ আৰু বহুত ঠাই ভ্ৰমণ কৰা নাই যেনে চৰাইদেউ শিৱসাগৰ শিৱসাগৰ বহুত পুৰণি ঠাই তাত এবাৰ চাবলৈ যাব ইচ্ছা আছে আৰু নতুন নতুন আছে মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰ আছে আৰু তাতে নগাঁৱতে আছে বৰদোৱা নামঘৰ তাতো যোৱা নাই যাম আৰু আছে আমাৰ ইয়াত তে তেজপুৰ অগ্নিগড় অগ্নিগড় বহুত বহুত পুৰণ দিনৰ ঠাই আৰু আৰু গুৱাহাটী গুৱাহাটী কামাখ্যা মন্দিৰ তাত কামাখ্যা মাক লৈ সেৱা ল'ম বুলি ভাবিছোঁ তাত শুনিছোঁ কামাখ্যা মাৰ বহুত শক্তি আছে বুলি আৰু আমাৰ অসমৰ মাজুলী মাজুলী আছে মাজুলী আউনীআটী সত্ৰ আৰু কমলাবালী সত্ৰ তাতো দৰ্শন কৰিম বুলি ভাবি আছোঁ তেনেকৈ যোৱা হোৱা নাই ভা ভাবিছোঁ আৰু তাত যাম

যোৱা হোৱা নাই যাম বুলি ভাবিছোঁ এইবাৰ আৰু আৰু আমাৰ আছে ইয়াতে হেৰি নাগালেণ্ড নাগালেণ্ডত আছে এইটো কিবা ডিমাপুৰ কহিমা কহিমা আছে তাতো যোৱা হোৱা নাই ডিমাপুৰ আছে ডিমা হাছাও আছে যোৱা হোৱাই নাই তাতে যাম আৰু তাৰপিছতে আছে আকৌ আমাৰ ওচৰতে কাৰ্বি আংলং আছে কাৰ্বি আংলঙলৈও যোৱা হোৱা নাই তাতো যাম

বহুত চাফা হয় শুনিছোঁ মানে বহুত চাফা বুলি কিন্তু দেখি পোৱা নাই আজিলৈকে যাম আৰু তাতো তাত যাম আৰু বাহিৰত বহুত আছে লাডাখ যেনে তাৰপিছতে আকৌ ইয়াতে আছে লাডাখত যোৱা নাই কাশ্মীৰ যোৱা নাই বহুত ভাল ভাই ভাল ভাল ঠাই আছে আমাৰ ইণ্ডিয়াত যোৱা নাই যাব লাগিব যাম বুলি ভাবিছোঁ আৰু এইবাৰ আৰু আছে আমাৰ এইটো কি কয় আছে বহুত বহুত ঠাই আছে আমাৰ ইয়াতে বহুত ভাল ভাল জেগা আছে ঠাই আছে আমি সেইটো ৰুঠ ঠাইত যোৱা নাই যাম বুলি ভাবিছোঁ মুম্বাই আছে মুম্বাই মায়ানগৰী সেইটোতো গৈ পোৱা নাই তাত বহুত ভাল হয় বুলি শুনিছোঁ আৰু বহুত ভাল ঠাই বহুত

আমি যিমান সৰুৰ পৰা দেখি আছোঁ

বোম্বে মুম্বাই মাহা মা মায়ানগৰী সেইবোৰত যোৱা নাই যাম আৰু ফুৰিব আছে বহুত ধন্যবাদ